এইখিনি আমি নিশ্চয় ভাবোঁ যে এই আমাৰ এইবিলাক যিবিলাক গছ বন এই গছ বনবিলাকে এণ্টিবায়'টিকতকৈ বহুত ফলপ্ৰসূ বুলি আমি ভাবোঁ কাৰণ আমাৰ ইয়াত যিবিলাক গছ আছে গছ বন আছে যেনে পচতিয়া পচতিয়াৰ পাত আপোনাৰ বইল কৰি খাই পানীটো খালে আমাৰ গা বিষ আৰু ইত্যাদি কৰি বহুত বেমাৰ আৰাম পাওঁ আৰু তুলসীটো বহুত ফলপ্ৰসূ তুলসী মই বহুত পালন কৰোঁ তুলসী মই ঘৰত ৰুইছোঁ আৰু তুলসীয়ে বহুত বেমাৰ ভাল কৰে কাঁহতটো তুলসীয়ে আৰু মানিমুনি আৰু ভেদাইলতা এইবিলাকে আমাৰ সৰু ল'ৰাৰ এই মানে কবিতাটো পোৱা যায় পেট ভালে ৰাখে বুলি গতিকে মই মোৰ মানে এই পেটৰ অসুখ হ'লে মানিমুনি আৰু ভেদাইলতা আৰু মচন্দৰী এইবিলাক খাই বহুত আৰাম পাওঁ আৰু এইবিলাকৰ বিষয়ে মানে আমাৰ ইয়াত আৰু লগতে আৰু বহুত ধৰণৰ গছ আছে যেনে নিম আৰু ছালৰ বেমাৰৰ কাৰণে নিমৰ পাত মানে বইল কৰি নিমৰ পাতে মানে পানীয়ে বইল কৰি সেই পানীখিনি গা ধুলে মানে বিভিন্ন ধৰণৰ ছালৰ খজুৱতি ইত্যাদি কৰি ভাল হয় লগতে মহানিমৰ পাত মানে বইল কৰি খালেও আপোনাৰ এই বিভিন্ন ধৰণৰ ছালৰ বেমাৰ ভাল হয় আৰু এই মানে তিতা যেনেকে কেৰেলা কেৰেলা খালেও বিভিন্ন ধৰণৰ বেমাৰ ভাল হয় যেনেকে আমাৰ ইয়াত এই সৰ্বসাধাৰণতে বেমাৰ দেখোঁ এই এইটো হেৰি এইটো কি কয় বেমাৰ ডায়েবেটিছ আৰু এই বহুমূত্ৰ ৰোগ এই বেমাৰটো কেৰেলাৰ সৈতে ভাল হয় যেনেকে এই মানে এই তিতাকুচি আৰু এই তিতাকুছিও মই মই ঘৰত ৰাখিছোঁ আৰু তিতাকুচি পাত খায়ো পেলু চেলু এইবিলাক সকলোখিনি মৰে আৰু মানে এইটো আৰু অন্যান্য মানে এই কি কয় এইটো মই মচন্দৰী মচন্দৰীও মই পালন কৰিছোঁ মচন্দৰী মই সদায় ঘৰত ৰুবলৈ মানে ব্যৱস্থা কৰিছোঁ আৰু এই তুলসী বনৌষধি গছ আৰু বিভিন্ন ধৰণৰ আছে মহানিমো মই ৰুবলৈ চেষ্টা কৰিছোঁ আৰু মহানিমৰ মানে পাতে ছালৰ বেমাৰ ভাল কৰে সেইটো আগতে ক'লোৱেই আৰু লগতে বেল মানে গছবেল গছবেলো ৰুবলৈ চেষ্টা কৰিছোঁ আৰু গছবেলৰ মানে পাতেও বহুত বেমাৰ ভাল কৰে বুলি আমি গম পাইছোঁ আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত আৰু এই কি কয় গছ গছনিৰ পৰা আমাৰ ইয়াত প্ৰায় মানুহৰ জনসংখ্যাটো বৃদ্ধি হোৱাৰ লগে লগে এই ঘৰ দুৱাৰ ইত্যাদি কৰি পথাৰ হেৰি কৰোঁতে মানে ব্যৱহাৰ কৰোঁতে বিভিন্ন ধৰণৰ গছ গছনি নাইকিয়া হৈ গৈছে আমাৰ ইয়াত প্ৰায়বিলাক গছ হেৰাই গৈছে ঔষধি গছ কিন্তু সেই ঔষধি গছবিলাক প্ৰায় সংৰক্ষণ কৰিব লাগে বুলি আমি সকলো ৰাইজকে কওঁ আৰু আমি এই ভাবিছোঁ যে এণ্টিবায়'টিকতকৈ বহুত মানে ভাল এই আমাৰ ইয়াৰ গছ বনবিলাক তাহানিতে এজন ব্ৰিটিছ চাহাবে কৈছিলে বোলে অসমত পেছাব কৰিবলৈ জেগা নাই যে ইয়াত ইমান ঔষধি গতিকে এতিয়াও বৰ্তমানেও আমাৰ ইয়াত বিভিন্ন ধৰণৰ ঔষধি গছ এতিয়াও ঠায়ে ঠায়ে আছে আৰু সেই ঔষধি গছবিলাক সংৰক্ষণ কৰি সময় সময়ে সময়ে মানুহে ব্যৱহাৰ কৰিবলৈ পোৱাকৈ ৰাখিব লাগে আৰু এই ঔষধি গছবিলাকে এই যাতে নষ্ট নহয় তাৰো ব্যৱস্থা কৰিব লাগে আৰু বিভিন্ন সময়ত এই বিভিন্ন ৰোগৰ এই মানে ঔষধি গছ বনবিলাকে মানুহক সৰ্বসাধাৰণ ৰোগবিলাকত নিৰাময় কৰে যেনে কাঁহ কাঁহত তুলসী আৰু তুলসী ৰস আৰু মৌ মিহলাই ফালে মানে কাঁহটো সম্পূৰ্ণ নিৰ্মূল হয় আৰু অন্যান্য মানিমুনি ভেদাইলতাই পেট ভাল কৰে বুলি সেইটো সকলোৱে জানে আৰু ভৱিষ্যতে এই ভেদাইলতা ইত্যাদি কৰি সকলোখিনি সংৰক্ষণ কৰাটো আমি সকলোফালৰ পৰা ভাল বুলি কওঁ আৰু ময়ো ভৱিষ্যতে এই মানে গছবিলাক ভৱিষ্যতে সংৰক্ষণ কৰিম বুলি ভাবিছোঁ আৰু ৰাইজকো কওঁ